হেল্ল' অঁ অঁ এই কি কয় অ' যা শুনিছ নে হ'লেও শুনি আছ এই এই মাংস পোৱা যাব নেকি হে পাট পাঠাৰ মাংস এনেই দাম কি দাম চলি আছে এতিয়া সাতশ চলি আছে সাতশ হ'লে এনেই হেৰি কি কয় মাংসটো এই ফ্ৰেছ হ'ব না একদম পূৰা পানী চানী নমৰা হ'ব লাগিব কিন্তু অঁ কিন্তু সেই দামটো দামটো কমাব লাগিব মোক অলপ বেছিকৈ লাগিব মোৰ এই কিবা এটা কাজ আছে হে এই ছোৱালীটোৰ ভাত মুখত দিয়া কম মানে এতিয়া হেৰি কৰিব লাগিব এই কি কয় এই অলপ বেছি কম কৰিব লাগিব মোক মানে পঞ্চাছ কিলোমান লাগিব পঞ্চাছ কিলোমান ছয়শমানকৈ পৰা যাবনে দামটো ছয়শমানকৈ যদি পাৰে তেতিয়াহ'লে তাৰমানে মোক অলপ লগা আছিল হ'ব দিয়ক অঁ অঁ ময়ো ভাবিছোঁ কি জানে মোৰ অলপমান মানে মানুহ পঞ্চাছ কিলো হ'লেই মোটামুটি এই কেইখিনিমান মানুহক পাৰিম খুৱাব অঁ দে অক ময়ো হেৰি কৰিম দ'ক যোগাযোগ কৰিম দ'ক আপোনাৰ লগত না কি মই ফোন কৰিম আপোনাক ফোন অঁ ফোন কৰিম দ'ক